অঁ হয় লাগিছে কওকচোন অঁ হয় আছোঁ মতা মাইকী স সৰু ল'ৰা ছোৱালী

বিভিন্ন অঁ ছহেজাৰ সাত হেজাৰ দছ হেজাৰ অঁ বাৰ হেজাৰ আপোনাক কোনখন লাগিব বাৰু অঁ পাব কোৱালটী ছোৱালীটি ভাল নাথাকিব আৰু

অঁ অঁ আকৌ দামবোৰ ৰাতিপুৱা নটাৰ পৰা গধূলি চাৰে ছটা লৈকে অঁ অঁ পাব আপুনি নেকি অঁ পাব পাব আপুনি আহিব আমাৰ দোকানলৈ অঁ আহিব অঁ অঁ হ'ব দিয়ক